লিখাবোৰ সাধাৰণতে সকলো লেখকৰে পৃথক পৃথক হয় কাৰণ সকলোৰে চিন্তাশক্তি নিজৰ প্ৰকাশ কৰা ভংগিমা বেলেগ বেলেগ হয় গতিকে সেই অনুযায়ী লিখাবিলাকো বেলেগ বেলেগ হয় বুলি মই ভাবোঁ যেনেধৰণৰ কিছুমান সামাজিক পৰিঘটনা মোৰ দৃষ্টিত বেলেগ হ'ব পাৰে বা বেলেগ লেখকৰ দৃষ্টিত বেলেগ হ'ব পাৰে সেইকাৰণে সকলোৰে মনস্তত্ত্বৰ ওপৰত ভিত্তি কৰি লিখাবিলাক বেলেগ বেলেগ হয় আৰু উন্নত কৰিব খুজিলে কেনেধৰণে কি দৃষ্টিকোণেৰে বস্তুটো চাইছোঁ তাক আকৌ বহল পৰিসৰৰ ভিত্তিত অধ্যয়ন কৰিব লাগিব আৰু তেনেদৰে উন্নত কৰিব পৰা যাব